মই প্ৰায় ধ্যান পাঁচ দহ মিনিট

আৰু ধ্যান কৰিবলৈ লওঁতে বহুতো মানুহে আৰম্ভণিতে সন্মুখীন হ'বলগীয়া কিছুমান প্ৰত্যাহ্বান মই ক'ব বিচাৰিম সেইকেইটা হৈছে আপুনি বহিবলৈ লওঁতেই ভৰি বা আঁঠুটো সিৰা মাৰি ধৰা বা জিনজিননি অকণমান জিনজিননি হোৱা আৰু পটককৈ বহোঁতে কিছুমানৰ জেকা খাই যায় তেনেকুৱা কিছুমান আছে আৰু ধ্যান কৰিবলৈ লওঁতে যেতিয়া উশাহটো লয় মানুহে উশাহটো মানে আপোনাৰ বেছি দেৰিলৈকে টানিব নোৱাৰে বা কিছুমানে আধাতে এৰি দিবলগীয়া হয় তহ কোনোবাই বেছি দেৰিলৈকে টানোতে টানোতে কাহ আহিব পাৰে আৰু ধ্যান কৰোঁতে মানুহে সদায় মগজ চব মগজৰ পৰা চব বস্তুয়ে উলিয়াই দিব লাগে অকল মনটো শান্তিৰূপে ধ্যান কৰোঁতে অকল ধ্যানতে মন দিব লাগে ধ্যান কৰোঁতে আপোনাৰ কেতিয়াবা ওচৰ পৰিৱেশটোৱেও অকণমান আপোনাক ডিষ্টাৰ্ব বা সমস্যাৰ সৃষ্টি কৰিব পাৰে